ক্ৰীড়াৰ কাৰণে খেলৰ কাৰণে প্ৰথম চৰকাৰে এটা ষ্টেডিয়াম বনাই দিব লাগে তাত খেলা সামগ্ৰীখিনি দিব লাগে আপোনাৰ ক্ৰিকেটৰ কাৰণে বেট বল

ফুটবলৰ কাৰণে বল বলকে হওক ভলীবল

বেডমিণ্টনৰ কাৰণে তেনেকৈ ৰেকেট এইখিনিয়ে সুবিধা প্ৰদান কৰিব লাগে তাতে ষ্টেডিয়ামত অকল বিদ্যালয় মহাবিদ্যালয় নহয় বাহিৰা ল'ৰা ছোৱালীসকলকো খেলিবলৈ দিব লাগে কাৰণ যিখিনি সময় অবাবত নষ্ট কৰে ল'ৰা ছোৱালীখিনিয়ে তেখেতসকলেও আহি ষ্টেডিয়ামতে খেলাৰ সুবিধা ল'ব পৰা হয় তেনেকুৱা সুবিধা কৰি দিব লাগে